হেল্ল'

হয় ছাৰ মই আপোনালোকৰ মোক অকণমান আপোনাৰ বিষয়ে মানে আপোনাৰ পৰা হেল্প লাগিছিলে এইয়া আমাৰ সত্ৰীয়া সংস্কৃতি আমাৰ বৈষ্ণৱ সংস্কৃতিৰ বিষয়ে কিছু কথা মোৰ জানিবলগীয়া আছিলে যিহেতু মই ইমান

হয় ক'ত আছে এইখন ইউনিভাৰচিটি নগাঁৱত আছে হয় হয় মানে এইখন অকণমান কালচাৰটোৰ বিষয়ে কিবা ক'ব পাৰিব নেকি মানে ক'ত আছে ক'ৰ্চটো বাৰু মই বিচাৰি ল'ব পাৰিম মানে আপোনাৰ পৰা মই জানিব বিচাৰিছিলোঁ যিহেতু আপুনি এই এই বিষয়ত বিশেষভাৱে চৰ্চা কৰি আছে

হয় হয় হয় হয়

হয় এনেই কিবা অৰ্গেনাইজেশ্যন হিচাপত আছে নেকি এতিয়া এইবিলাক ষ্টাডিৰ কাৰণে

হয় হয় হয় আৰু কি কি বিষয়ত ৰিচাৰ্ছ কৰাৰ স্ক'প আছে বাৰু হয় হয় হয় অঁ আচ্ছা ঠিক আছে ছাৰ থেংক ইউ বাৰু মই আকৌ কিবা বিশেষ প্ৰয়োজন হ'লে মই আপোনাক সহায় ল'ম